অঁ কওঁ দে কওঁ কি অঁ অঁ কওঁ কওঁ অ' কি কি ধানৰ খেতি কৰবি এইবাৰ মানে ৰঞ্জিত জহা তাৰপিছত বাইচমুথী কেইটামান এনেকৈ কৰিদিওঁ ৰঞ্জিতে কৰা ভাল হ'ব নেকি এইবাৰ খেতি ভাল হয়য়ে খেতি বেয়া নহয় এই পানীৰ কাৰণেহে অলপ আমাৰ যত' প'ত পানীটো অলপ উঠি গ'লে কেতিয়াবা ভেটিটো বেয়া হৈ যায় তাকেতো কৰিবাতো লাগিছিলে যোৱাবাৰ বেয়া হোৱা নাছিল খেতি এইবাৰো কি বা হয়

জহা জহাটো কৰিবি নেকি দুই বিঘা তিনি বিঘা মান জহাটো কৰি দিম আৰু বাকীখিনিত দি ফেলে ৰঞ্জিত কৰোঁ অঁ আৰু বাকী এনধে কি কৰিব কৰিবনে সেনটেওঁঁ

তে আমি দুয়োয়ে কৰিব লাগিল অঁ হ'বদে তে খেতি এতিয়া কি কৰিবি তই তই তইতো আৰু বাদ নিদিয়া কৰিবিনে মোৰ লগত তইতো বাদ নিদিয়া কৰিবিনে মোৰ লগত খেতি খন

অঁ কইঠা পাৰিব লাগে ট্ৰেকটৰ অঁ আৰু এইফালে তোৰ জহাৰো সেই কৰ থৈ দিবি অলপমান দুইটাই কৰিম দিয়া এইবাৰ জহা আৰু ৰঞ্জিতে কৰোঁ কি উমেছথেৰ তাৰ পৰা আনো নেকি জহাটো উমেছথেৰ তাৰ পৰা আৰু এইফালে এইটো সেই পৰা আনো তোৰ কি বুলি কই ইয়াৰ নাম এই নৰেছৰ তাৰ পে আনো এই নালগে দে ইয়াক ক'বা ইহঁত দুইৰ পৰা আনিলে হ'ল জহাটো আৰু সেইটো অঁ দে হ'ব দে